হেল্ল' এই বাইদেউ মই হেৰি এইটো নহয় এইটো নম্বৰত মই এইটো নম্বৰৰ পৰা ফোন পাইছিলোঁ আচলতে মই সেইকাৰণে ফোন কৰিলোঁ তেতিয়া মই ব্যস্ত আছিলোঁ মই কোনে কৈছিলনো অঁ বাইদেউ হয় দিয়ক হয় দিয়ক হয় চিনি পাইছোঁ দিয়ক হয় দিয়ক কওক বাইদেউ ভালে আছে আছোঁ দিয়ক চলি আছে আপোনালোকৰ কৃপাত হয় নেকি কাৰ ননদ মানে হেৰি প্ৰণিতা আচ্ছা হয় নেকি অঁ মই গমেই নাপাওঁ আচ্ছা একদম একদম আপোনালোকৰে দোকান বাইদেউ আপোনালোকৰে দোকান আহক যি ঠিক আছে আপুনি আজি সন্ধিয়া আমাৰ মুটামুটি আপোনাৰ চাৰে আঠটাক লেগি থাকিম আমি আজি আহিব পাৰে আইলি নহ'লে

হয় গম পাইছোঁ আপুনি আপোনালোকে বিচৰা ধৰণে আপোনালোকে বিচৰা ধৰণৰ গোটেইখিনি পাব আপোনালোকৰে দোকান আহক একদম একদম একদম আপোনালোকে আহক আগতে আগতে চাৱক ডিজাইন চুজ কৰক ডিজাইন চুজ কৰি যদি কিবা মডিফাই কৰিব লাগে সেইখিনিও কৰক একেলগে গোটেই কৰিব পাৰে আহক আহক বঢ়িয়া হ'ব দিয়ক এতিয়া সেইটো সেইটো সেইটো আৰু কিয় চিন্তা কৰে বাইদেউ সেইটো হ'ব দিয়ক লাষ্টত কিবা এটা মিলা মিছা কৰিম আহক

অহ হ'ব হ'ব একদম মোক আগতীয়াকৈ একবাৰ খালী ফোন কৰি দিব তেতিয়া মই নিজে থাকিম মানে নহলি এনে কেতিয়াবা ক'ৰবাত যাবও পাৰোঁতো আগতীয়াকৈ অলপ ফোন কৰি দিব তেতিয়া তেতয়া থাকিম মানে মই ঠিক আছে দিয়ক বাইদেউ আহক আপোনালোকে বড়ি বঢ়িয়াকে ফোন কৰি আহক ঠিক আছে বাইদেউ ঠিক আছে